হেল্ল' অঁ হয় নেকি আপোনাৰ ঘৰটো কোনখিনিত আছিল বাৰু অঁ মছজিদৰ ওচৰত ন আপোনাৰ ফেনটো কি হৈছে বাৰু হেৰি কিমানদিন হ'ল এনেকুৱা বেয়া হৈ থকা অঁ হয় নেকি তা আৰু অকল ফেনে বেয়া হৈছেনে আৰু কিবা কিবি আছে মানে অকল এটা কাৰণে যাবলৈ আমাৰ অকণমান অসুবিধা হয় আৰু মানে খৰচটো বেছি হয় তেনেকুৱা আছে অঁ অঁ হয় নেকি অঁ তেতিয়া মই পিছবেলা গ'লে হ'ব নাই বাৰু চাৰিটা পাঁচটামান বজাত অঁ অঁ এতিয়া হেৰি দাম দৰটো আগেয়ে কৰি লওঁ বুলি ভাবিছোঁ হয়নে বাৰু নহ'লেতো আকৌ গৈ মেলি দিগদাৰ হ'ব কিমানমান দিব বাৰু হা পাঁচশ টকামান দিলে হ'ব ঠিক আছে মই তেতিয়া আপুনি পাঁচশ টকা দিয়ে যদি মই গধূলি গৈ আছোঁ অঁ হ'ব অঁ